হেল্ল' হেল্ল' দা হেৰি আপুনি আপোনা হেৰি বাছ আছে নহ্ আপুনি মানে মৰাণতে মৰাণ টু ডিব্ৰুগড় লাইনত বাছ চলায়

অঁ অঁ যোৰহাট টু ডিব্ৰুগড় নহ্ অঁ অঁ হেৰি আকৌ এই মই মানে নাম্বাৰটো পালোঁ এজনৰ পৰা হেৰি আকৌ আমি মানে ভ্ৰমণ যাত্ৰা এটা মানে ওলাইছোঁ মানে আমাৰ পৰি হা হা অঁ মানে আমাৰ ক'ৰপৰা মানে আমি হেৰিলৈ যাম বুলি ভাবিছোঁ আপোনাৰ গুৱাহাটীলৈ গুৱাহাটী আপোনাৰ কি বুলি কয় মন্দিৰলৈ কামাখ্য়া মন্দিৰলৈ অঁ কামাখ্যা মন্দিৰলৈ যাম বুলি ভাবিছোঁ কেতিয়া মানে আমি আজি ঊনৈছ তাৰিখ আপোনাৰ আমি নেক্সট দছ পোন্ধৰ দিনৰ ভিতৰত যাম বুলি ভাবিছোঁ আমি যাম বুলি ভাবিছোঁ

অঁ যাব পাৰা মানে আমাৰ পৰিয়ালটো লৈ আমাৰ পৰিয়ালৰ মানুহো আছে পৰিয়ালৰ মানুহ প্ৰায় সাতজন আৰু তাৰপিছতে আমাৰ ওচৰ

ওলাইছে কেইজনমান ট'টেল আপোনাৰ আমাৰ চল্লিছ পঞ্চাছজনমান হ'ব

বা বাছখন হ'ব লাগে নহ্ তাৰিখটো মানে ধৰক আজিৰ পৰা আজিৰ পৰা আপোনাৰ ঊনৈছ ঊনৈছ ঊনত্ৰিছ আপোনাৰ হেৰিমান হ'ব চাৰি পাঁচ তাৰিখে অঁ ফা ফাৰ্ষ্ট জানুৱা ফাৰ্ষ্ট জানুৱাৰী হয় ফাইভ জানুৱাৰী ফাইভ জানুৱাৰী অঁ নাই পইচাটো কথা মই তাকে ভাবি আছিলোঁ সুধিম সুধিম বুলি হেৰি নহয় ভাড়া এনেই কেনেকৈ লয় বাৰু গুৱাহাটী হ'ব চল্লিছজন মানুহ পঞ্চল্লিছ হাজাৰ নহ্ অলপ অলপ চাই চিতি ল'ব আৰু পঞ্চল্লিছ হাজাৰ নাই নাই গম পাইছোঁ অহা যোৱা কথাটো আছেই বাৰু আমি সেইটো বুজিছোঁ বাৰু গোটেই দিনটো কাৰণ গোটেই দিন ৰাতিৰ কাৰণে ল'মতো দিন ৰাতি অঁ ঠিক আছে বাৰু মই সবৰে লগতে পাতি ল'ম কথাষাৰ তাইৰ লগত গুৱাহাটী কামাখ্যা মন্দিৰলৈ পাঁচ জানুৱাৰী তাৰমানে আপুনি পাৰিব তেতিয়াহ'লে নহ্ অঁ অঁ অলপ টকাটো অলপ ইফাল সিফাল হ'লে মানে একো নহয় নহ্ অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক বাৰু অঁ অঁ